প্ৰথমতে মই সামাজিক মাধ্যমৰ যোগেদি মানে চ'চিয়েল মিডিয়াৰ যোগেদি ইউটিউবৰ পৰা এটা ভিডিঅ' চাই প্ৰথমতে মই শিকিছিলোঁ দহি কেনেকৈ গাঁঠিব লাগে চাদৰত